হেল্ল' অঁ হেল্ল' অঁ হেল্ল' ভাইটী দাই নি অঁ অঁ এই আপুনি মৰ্ণিং ৱাক কৰিবলৈ ওলাইছেনি অঁ অঁ অঁ মই ধনশিৰি পাৰলৈকে যাম তেতিয়াহ'লে কেইবাদিনো সেইফালে যোৱাও নাই গৈ থকা হৈছে এইকেইদিন অঁ অলপমান ফুৰিব লাগিব সেইফালে বানপানী হৈ মাজতে বানপানী হৈছিলে বানপানী পানী বাঢ়িছিলে অঁ পানী এইকেইদিন অকণমান ৰ'দ দিছে অকণমান কমিছে নেকি

অঁ আছে আছে অঁ সেইফালে যাম এই কেইবাদিনো যোৱাও নাই সেইফালে অঁ সেইফালেকে যাম

অঁ ঠিক আছে হেৰি মৰ্ণিঙত ইভনিঙতে যাম অঁ মৰ্ণিং মই ইভিনিঙত যাম তাৰপিছত আৰু আহোঁতে আপোনালোকৰ ঘৰতে সোমাই এসাঁজ খায়ো আহিম খাই আহিম ভাত পানি খাই আবেলি পৰত ঘৰলৈ গুচি আহিম আৰু এই ইভিনিং ৱাক কৰিবলৈ যে নবৌকো লৈ যাম নেকি লৈ লৈ যাব নেকি অঁ ঘূৰি আহি আকৌ ভাত পানী বনাবলৈ দেৰি হ'ব নেকি আকৌ ঠিক আছে মই অকণমান লাগি দিম বাৰু খোৱাও নাই অঁ অঁ ঠিক আছে হ'ব তেতিয়াহ'লে হ'ব আপুনি কেতিয়া কিমান সময়ত ওলাব মোক ফোন কৰি জনাব অঁ ঠিক আছে হ'ব দিয়ক অঁ হ'ব